ত' এইবোৰ কৰি কাৰণে মোৰ নিজৰ প্ৰজেক্টৰ মোৰ প্ৰজেক্টৰ বা প্ৰকল্পৰ কামত বহুখিনি সহায় হৈ যায় ছ' যিবোৰ অসমীয়া শব্দ মই কিতাপত বা অভিধানতো বিচাৰি পোৱা নাই সেইবোৰ শব্দ মই ডিজিটেল সঁজুলিৰ জৰিয়তে সংগ্ৰহ কৰি মই মোৰ নিজৰ শৈক্ষিক কৰ্মশালাত বা শৈক্ষিক কামত বা মোৰ প্ৰকল্পত মই ব্যৱহাৰ কৰি বহুখিনি লাভ লাভান্বিত হৈছোঁ চ' যদি আপুনিও বা আপোনালোকেও অসমীয়া ভাষাৰ ডিজিটেল ৰূপ ব্যৱহাৰ কৰিব বিচাৰে তেতিয়া ই সঁচাকৈ আপোনালোকৰ বাবেও লাভৱান্বিত আৰু ই অতিকৈ সহজ গতিকে সকলোৱে অসমীয়া ভাষাৰ এই ডিজিটেল ৰূপটো ব্যৱহাৰ কৰক অসমীয়া ভাষাৰ ডিজিটেল ৰূপে অসমীয়া ভাষাক বিশ্ববিশ্ৰুত ৰূপত প্ৰসাৰতা প্ৰসাৰ কৰাত অতিকৈ সহজসাধ্য কৰি তুলিছে গতিকে